অ' হেল্ল' আচ্ছা আচ্ছা কওকচোন কাজিৰঙা কাজিৰঙাত যাব পাৰিব কিন্তু আপুনি অকলে ন আপোনাৰ এইবিলাক যাব পাৰিব অকলে যাব পাৰিব আপুনি হেৰি কৰিব পাৰিব কিন্তু আপোনৰ হেৰি হ'ব এইটো ৱিকত যাব নোৱাৰিব আপুনি নেক্সট ৱিক যাব লাগিব

এইটো ৱিকত মানে অলপ প্ৰব্লেম চলি আছে নেক্সট ৱিক যাব লাগিব আপুনি নেক্সট ৱিক গ'লেটো প্ৰব্লেম নাই ন আচ্ছা মই হেৰি কৰিম আপোনাক নেক্সট ৱিক নহ'লে নেক্সট টাইম মই আপোনাক কল কৰিম মই মানে আৰু ওপৰত হেৰি আছে মানুহ আছে দাদাহঁতৰ লগত কথা পাতি মই আপোনাক জনাই দিম হা ঠিক আছে ঠিক আছে মই তাৰপিছত আপোনাক হেৰিখিনি জনাই দিম কিমান কি কেনেকুৱা ধৰণৰ ঠিক আছে ঠিক আছে মই জনাই আছোঁ আপোনাক